আমাৰ অঞ্চলত মানে ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি ক'লে আমি ধৰি লওঁক মন্দিৰবিলাকেই বিশেষ আমি বিশেষ আমাৰ দৰং জিলাত মন্দিৰ বুলি ক'লে আমাৰ মানে বিখ্যাত আৰু যেনে আমাৰ ঘৰৰ ওচৰতে মোৱা মন্দিৰ মোৱামৰীয়া মন্দিৰ তাতে আমাৰ মানে কাতি মাহত চাকি বন্তি দিয়ে তাতে মানে বহুত মানুহ তাতে আমাৰ ভোটা দিয়া বুলি কয় মানে ভোটা দিয়া বুলি সেইটো মানে মানে ভোটা দিবলৈ আকৌ আমাৰ একদিন আগৰে পৰাই লঘোণে থাকিব লাগে লঘোণে থাকিয়েই সেইটো দিব লাগে আৰু তাৰপাছত এই লঘোণে থাকিলে একো খাব নোৱাৰি আৰু ভাত আগদিনাৰ পৰা মাছ মাংস নাখায় আৰু তাৰ পিছদিনাহে একদম ভোটা দি কিনেহে ধৰি লওঁক আমাৰ মানে খাদ্যত মানে লয় আৰু প্ৰথম মানে মন্দিৰতে ভোগ হয় ভোগ খাই আৰু মানে সেই এইটো দিলে ভোটাটো দিলে মানে বহুতো মনৰ আশা পূৰ্ণ হয় বুলি কয় আৰু মানুহবিলাকে পৌৰাণিক কথা মানে আমি জ আমি জনা মতে আমাৰ ধৰি লওঁক আগৰ ককা আইতাই আমাক কৈ অহা শুনিছোঁ আমিও এতিয়া গম পাইছোঁ ধৰি লওঁক আমাৰ এই মন্দিৰটো মানে বহুত মানে একদম মানে নাম থকা আৰু ইয়াৰ ইয়াৰ আমাৰ মোৱামৰীয়াৰ বাহিৰেও ওচৰতে আমাৰ হেৰি আছে ধৰি লওঁক খতৰা সত্ৰ আছে খতৰা সত্ৰটো বহুত ভাল আৰু মানে মানে আমি বহুত ঘৰৰ পৰা চাইকেল লৈ যাওঁ তাতে ভাল লাগে আমাৰ বহুতো মনৰ আশা লৈ যাওঁ তাতে আমাৰ মনৰ আশা পূৰ্ণ হ'ব বুলি সেনেকৈ ধৰি লওঁক আমাৰ পৰীক্ষা আহিলে ধৰি লওঁক ল'ৰা ছোৱালীবিলাকে এই খতৰা সত্ৰত যায় পৰীক্ষা মানে ভাল হ'ব লাগে বুলি পৰীক্ষা ভাল হোৱাৰ কাৰণে আমি ধৰি লওঁক আশীৰ্বাদ ল'ব যাওঁ মন্দিৰত আৰু ওচৰতে দূৰ্গা মন্দিৰো আছে ধৰি লওঁক দূৰ্গা মন্দিৰতো আমাৰ সেৱা শুশ্ৰূষা কৰা আমি ধৰি লওঁক দূৰ্গা প্ৰত্যেক বছৰে আমি দূৰ্গা মন্দিৰত আমি যাওঁৱেই আমাৰ দূৰ্গা পূজা হ'লে দূৰ্গা পূজাত আমি ধৰি লওঁক ভোগ দিওঁ ভোগ খাওঁ ঠিক ঠিক তেনেকুৱা আৰু কথাবিলাক